অ' গগৈ দা নেকি অ' নাজিৰা গগৈ ছুইটছ কৰ্ণাৰ হয় নাই অ' অ' অ' এই মোৰ মানে আজি বাৰ্থডে' পাৰ্টিটো কাৰণে যে আপোনাৰ তাত এই বস্তুখিনি লিষ্টখন দি আহিছিলো বাকী বস্তুবিলাক আহিলে খালী আপোনালোকৰ এই ডেলিভাৰী বয়টোৱে আপোনাৰ এ মিঠাইবিলাক দিলে কেকো আনি দিলে খালী এই ডিছপাত আৰু গিলাছটো নাহিলে আৰু আপুনি এটা কাম কৰিব মোক ত' সন্ধিয়া সময়ত লাগিব আজি গতিকে আপুনি কাইণ্ডলি ল'ৰাটোক কৈপেনে লিষ্টখন আকৌ এবাৰ চেক কৰি এই বস্তুকেইটা দি পঠিয়াবচোন হ'ব ঠিক আছে